চাহ বনাবলৈ হ'লে আমি প্ৰথমে পানীখিনি ভালদৰে উতলাব লাগিব যদি আমি লালচাহ বনাওঁ তেন্তে অঁ পানীখিনি ভালদৰে উতলাৰ পিছত অলপ কম পৰিমাণে চাহপাত দিব লাগিব তাৰপাছত চেনি আদা লং ইলাইচি দি ভালদৰে পানীখিনি উতলিবলৈ দিব লাগিব তাৰপাছত ছাকনীয়ে ছাকি আমি লালচাহ বনাব পাৰোঁ ঠিক তেনেদৰে যদি আমি গাখীৰ চাহ বনাওঁ তেতিয়া লালচাহৰ তুলনাত গাখীৰ চাহত অলপ বেছি পৰিমাণে চাহপাত ব্যৱহাৰ কৰা হয় আৰু অৱশ্যে অঁ তাৰ তাৰ লগত আমি গাখীৰখিনিও ভালদৰে উতলাব লাগিব তাৰপাছত চাহপাতখিনি গাখীৰত দিব লাগিব তাৰপাছত আদা ইলাইচি লং এইবোৰ দি ভালদৰে উতলিবলে দিব লাগিব আৰু যদি কেতিয়াবা চাহ গাখীৰ চাহত গাখীৰৰ পৰিমাণ অলপ বেছি পোৱা যেন হয় তেতিয়া আমি অলপ গৰমপানী দি পানীখিনি ভালদৰে উতলাই পিনি আমি গাখীৰ চাহ বনাব পাৰোঁ আৰু কেতিয়াবা কেতিয়াবা গাখীৰ চাহ লালচাহতকৈ কেতিয়াবা মানুহে গ্ৰীণ টিও খাই ভাল পায়